অঁ কৈছোঁ কোনে কৈছে অঁ কওক টুৱেণ্টি ফাইভ এপ্ৰিল অঁ ফ্ৰী আছো কওক

অঁ কি লুক দিব আপুনি অঁ অঁ আছামিছ লুক অঁ অঁ

অঁ আছামিছ অঁ ঠিক

অঁ আৰু মোৰ এয়া পে'মেণ্টটো মানে এডভান্স দিব নেকি

অঁ অঁ ঠিক আছে তেন্ত হ'ব ন অঁ দহ টেন টেন এমত আহিব লাগিব ন অঁ অঁ ঠিক আছে অঁ অঁ ঠিক আছে অঁ অঁ অঁ অঁ ঠিক আছে থেংক ইউ